আমাৰ এই ঠাইডোখৰ ৰাস্তা পদূলি বহুতো বেয়া আমাৰ এই ঠাইত বহুতো ভাল ভাল পৰ্যটন আছে য'ত চৰাইদেউ মৈদাম আছে কাৰেংঘৰ আছে ৰংঘৰ আছে তলাতল ঘৰ আছে চ' বহুতো ভাল ভাল পৰ্যটন আছে য'ত বহুতো দূৰ দূৰণিৰ পৰা মানুহসকল চাবলৈ আহে আৰু এই চাবলৈ অহা মানুহসকল লোৱাৰ বাবে এই ৰাস্তা পদূলি বহুতো বেয়া বহুতো বেয়া বাবে যাতায়তৰো অহা যোৱা কৰাত বহুতো অসুবিধা হয় অসুবিধা হোৱাৰ বাবে বহুতো মানুহৰো এই পদূলিয়েদি অহা যোৱা কৰিবলৈ অসুবিধা হয় আৰু এই পৰ্যটনৰ বাবে বহুতো দেশ বিদেশৰ পৰা অহা মানুহসকলৰ থাকিবলৈ অসুবিধা হয় কাৰণ ইয়াত ভাল হোটেল এখন নাই য'ত তেওঁলোক থাকিবৰ কাৰণে ব্যৱস্থা নাই আৰু খাবৰ ববৰ কাৰণেও ভাল এখন হোটেল নাই য'ত তেওঁলোকে নিজবীয়াকৈ নিজে ভাল লগাকৈ খাবলৈ আৰু তেওঁলোকে এইবিলাকৰ কাৰণে ইয়াত থাকিবলৈ অসুবিধা পায় ইমান ভাল ধুনীয়া ধুনীয়া পৰ্যটন আছে ইয়াত পৰ্যটনবিলাকো বহুতো ভাল ভালকৈ ৰাখিবৰ বাবে তেওঁলোকে ব্যৱস্থাপনা কৰিব লাগে ইয়াত আৰু ইয়াত পানীৰ ব্যৱস্থা কৰিব লাগে কাৰণ মানুহৰ বাবে সেই পানীৰ ব্যৱস্থাও বহুত প্ৰয়োজনীয় হয় কাৰণ পানী সকলো মানুহকে প্ৰয়োজনীয় হয় কাৰণে এই চৰকাৰে যাতে পানী ব্যৱস্থাও বহুত এইবিলাকত তেওঁলোকে সুবিধা জ্ঞাপন কৰে যে আৰু এই ঠাইবিলাকৰ বহুত দূৰ দূৰণি পৰা যিবিলাক মানুহ আহে তেওঁলোকে এইবিলাক চাবলৈ পৰ্যটন চাবলৈ আহে এই পৰ্যটনত তেওঁলোকে যেন এন ভালকৈ থাকিব পাৰে ভালকৈ সুবিধা পায় আৰু তেওঁলোকৰ বাবে ইয়াত থাকিবৰ বাবে যেন ভাল এখন হোটেল থাকে আৰু ভালকৈ ৰাস্তা পদূলি ভাল হয় যাতে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয় এই ৰাস্তা পদূলিয়েদি অহা যোৱা কৰিবলৈ আৰু থাকিবলৈও আৰু এটা কথা যাতে ইয়াত ক'ব পাৰি ইয়াত ওচৰে পাজৰে থকা লোকসকলৰো সুবিধা হয় যাতে তেওঁলোকে যাতে এই এই ঠাইডোখৰত এই পৰ্যটনবিলাকত তেওঁলোকে এখন এখনকৈ দোকান দি দোকানৰ ব্যৱসায় কৰিব পাৰে যাতে এই ব্যৱসায় তেওঁলোকৰ নিজে ব্যৱসায় কৰে আৰু তেওঁলোকৰ নিজৰ যোনবিলাক বস্তু বস্তুবিলাক তেওঁলোকে তাত বিক্ৰী কৰিব পাৰে এই বিক্ৰী কৰা মানুহ যোনবিলাক মানুহ আহে সেইবিলাক মানুহে যাতে সেইবিলাক বস্তু তেওঁলোকে লয় আৰু এখন যাতে ওচৰতে এই পৰ্যটনৰ চৰাইদেউ মৈদামেই হওক বা আমাৰ ৰাং কৰা কাৰেংঘৰে হওক বা ৰংঘৰে হওক এইবিলাকৰ ওচৰে পাঁজৰে যাতে ভাল এখন ফিল্ড হয় এই ফিল্ডত যাতে তেওঁলোকৰ ভালকৈ ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰিব পাৰে কাৰণ ইয়াত বহুতো ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালী ল'ৰা ছোৱালীবিলাক আছে যিটো ল'ৰা ছোৱালীবিলাকে লাগে সেই ঠাইত তেওঁলোকে খেলা ধূলা কৰিব পাৰে আৰু বহুতো এনেকুৱা ভাল ল'ৰা ছোৱালী আছে যিটো তেওঁলোকে ক্ৰিকেট খেলে ভলী খেলে ফুটবল খেলে এই খেলবিলাকত তেওঁলোকৰ যাতে সেই ফিল্ডবিলাকত খেলিব পাৰে আৰু এই প্ৰয়োজনবিলাক সেই ফিল্ড থাকিলে মানে তেওঁলোকৰ দেখিবলৈও শুৱনি হয় সেইবাবে যেন চৰকাৰে যাতে এইবিলাক তেওঁলোকে চায় আৰু ৰাস্তা পদূলিবিলাক যাতে তেওঁলোকে ভাল কৰে যাতে বাহিৰৰ পৰা অহা লোকসকলে যাতে একো অসুবিধা নাপায় ইয়াত অহা যোৱা কৰোঁতে আৰু থাকিবৰ বাবে যাতে ভাল হোটেল এখন পায় কাৰণ হোটেলত তেওঁলোকে থাকি লৈ এই সকলো ধৰণৰ এই বস্তুবিলাক পৰ্যটনবিলাক তেওঁলোকে চাব পাৰে তেওঁলোকৰ একো অসুবিধা নোহোৱাকৈ যাতে এইবিলাক পৰ্যটন চাব পাৰে চাব পাৰি তেওঁলোকে ভালকৈ চাই তেওঁলোকৰ যিটো ল'ৰা ছোৱালী সকলোবোৰ ল'ৰা ছোৱালী তেওঁলোকে এই পৰ্যটন চাবলৈ আহে এই চাবলৈ যাতে তেওঁলোকে ভাল পায় আৰু তেওঁলোকক তেওঁলোকক যাতে এই সুবিধা দিয়ে আৰু এই সকলো ধৰণৰ পৰ্যটনৰ যেনেকৈ ৰংঘৰ কাৰেংঘৰ হওক যিয়ে হওক এইবোৰ ওচৰে পাজৰে থকা লোক সকলৰো যাতে তেওঁলোকৰো সুবিধা হয় আৰু পৰ্যটনৰ বাবে আৰু তেওঁলোকে যিবিলাক দোকান বজাৰ বাণিজ্য ব্যৱস্থাও তেওঁলোকে কৰিব পাৰে আৰু ৰাস্তা পদূলি ভাল হ'লে আৰু তেওঁলোকৰ ৰ অহা ব্যক্তিসকলে যদি তেওঁলোকে থকা তাত দেশ বিদেশৰ পৰা অহা লোকসকলে যদি তাত থাকিবলৈও সুবিধা পায় তেতিয়া তেওঁলোকৰ ওচৰে পাজৰে থকা মানুহবিলাকো বহুতো সুবিধা হ'ব আৰু তেওঁলোকৰ বেপাৰ বাণিজ্যও বহুতো ভাল হ'ব আৰু তেওঁলোকে বেপাৰ বাণিজ্য কৰিও সেই ঘৰো চলিব পাৰে তেওঁলোকৰ সেই ওচৰে পাজৰে থকা মানুহসকলে যাতে সেই বেপাৰ কৰিয়ে তেওঁলোকে থাকিব তেওঁলোকৰ পৰিয়ালো চলাব পাৰে ৰাস্তা পদূলিৰ বেয়া কাৰণে সকলো মানুহৰ বা অসুবিধা হয় অসুবিধা হয় কাৰণে চৰকাৰে যাতে সেইবিলাক চায় আৰু চৰকাৰে যাতে এইটোও চাব লাগে যাতে তেওঁলোকে চাবলৈ অহা পৰ্যটনবিলাক ৰংঘৰে ৰংঘৰ হওক তলাতল ঘৰ হওক এইবিলাক যাতে অতি পৰিষ্কাৰ ভালকৈ তেওঁলোকে সযতনে ৰাখে আৰু তেওঁলোকে এইবিলাক বস্তু ভালকৈ ৰাখে তেওঁলোকে সকলো ধৰণৰ বস্তু যেনেকৈ তাত বিক্ৰী কৰিব পাৰে ওচৰে পাজৰে থকা লোকসকলে যাতে তাত বিক্ৰী কৰিব পাৰে যেনেকৈ আমাৰ অসমীয়া গামোচা হওক তেওঁলোকে নিজৰ মেখেলা চাদৰ মুগাৰ মেখেলা চাদৰ হওক তেওঁলোকে সকলো ধৰণৰ কাপোৰবোৰ কানি আৰু তেওঁলোকে বনোৱা পিঠা পনা আমাৰ অসমীয়া যোনবোৰ থলুৱা খাদ্য তেওঁলোকে তাত সেইবোৰ বিক্ৰী কৰিব পাৰে বিক্ৰী কৰিব পাৰে সেইবিলাকে বস্তু তেওঁলোকে যাতে সকলো ধৰণতে বিক্ৰী কৰে